হয় কওঁকচোন হেল্ল' হয় হয় হয় গ্ৰাফিক ডিজাইনাৰ হয় হয় মই ৱেব ডিজাইন কৰোঁ আপোনাৰ কিবা বনাব আছিলে নেকি আচ্ছা আচ্ছা সৰু পেইজ ন আপোনাৰ এনেই কেনেকুৱা চেক্টৰডত হয় কিবা অলপমান কিবা এটা ব্ৰিফ আইডিয়া দিব পাৰিব নেকি মোক হেল্থৰ ন আচ্ছা আচ্ছা ট' হেল্থৰ হ'লে আমি নৰমেলি হেল্থ ৰিলেটেড কিবা কৰিলে আমি ব্লু বা গ্ৰীন কালাৰত কৰিম ত' আপোনাৰ কিবা এনেকুৱা স্পেচিফিক কালাৰ চইজ আছে নেকি যে এনেকুৱা কালাৰ ইউজ কৰিবই লাগিব ৱেব চাইডটো ৰাইট ৰাইট আচ্ছা আচ্ছা মই ইনেই এক্সপ্লেইন কৰি দিছোঁ প্ৰথমতে আপোনাক আমি এটা লাইক পেঞ্চিল স্কেট্ছ টাইপৰ এটা বনাই দেখাম চাৰিখন পেইজৰ কাৰণে ক'ত ক'ত কি কি বস্তু থাকিব চাপ'জ চাপ'জ আপোনাৰ আপুনি যদি মেডিছিন কোম্পানীৰ কাৰণে আপুনি বনাই আছে তেতিয়াহ'লে ধৰক মেডিছিন আমুক এইটো পাৰ্টত গৈ মেডিছিন কিনিব পাৰি সেইটো পাৰ্টত গ'লে মেডিছিন অৰ্ডাৰ দিব পাৰি আপোনাক সেনেকে স্কেট্ছ টাইপত ৰাফ স্কেট্ছ টাইপত এটা বনাই দেখাম আৰু এবাৰ আপোনাৰ পৰা সেইটো এপ্ৰুফ হোৱাৰ পিছত আমি প'পাৰ ডিজাইনিংটো ষ্টাৰ্ট কৰিম মানে কালাৰ চালাৰ দি মেলি আৰু ইভেনলি আমি পাৰ পাৰ পেইজ টেন থাউজেনকে লওঁ উইথ অল দা ডিজাইন কালাৰ স্কিন আৰু তাত আমি টুটেল চাৰিটা চেইনজেছ এলাও কৰোঁ মানে এবাৰ যদি গোটেই ডিজাইনটো বনাই দিওঁ তাৰপিছত আপুনি আপোনাক দেখালোঁ আপোনাৰ কি কি চেইনজেছ থাকে সেইখিনি যদি আপুনি আমাক কৈ দিয়ে আমি সেনেকৈ আৰু এবাৰ চেইনজ কৰি দিম এই প্ৰচেছটো চাৰিবাৰ এলাও কৰোঁ মানে অঁ সেইখিনিটো হ'বয়ে মানে স্কিন ছট বা কিবা মাৰি মই দেখাব পাৰিম ইফ দা মানে সেইটো ৰাইট আপুনি আৰু এটা কি সুধিছিল এইটো আমাৰ ইয়াত পাৰ পেইজ ছিক্স থাউজেনকৈ যদি এলাও কৰে সেইটো স্কিনত আমি কোনো চেইনজেছ এলাও নকৰোঁ ওৱানচ দা প্ৰডাক্ট ইচ ৰেডি আপোনাক ডিৰেক্টলি ডেলিভাৰ কৰাই দিম আৰু তেতিয়াহ'লে একো চেইনজেছ আমি পিছত কৰিব নোৱাৰোঁ আৰু টেন থাউজেন হ'লে আমি চেইনজেছ এলাও কৰিম আৰু যদি আপোনাৰ বেলেগ কিবা কুৱেৰি থাকে আপুনি জনাব পাৰে ভাবি লওক আৰু ঠিক আছে দিয়ক তেন্তে অঁ ৰাইট ৰাইট মানে